হয় মই বিশেষ প্ৰতিভা হিচাপে ক'ব খোজোঁ যে মই ছবি আকি ভাল পাওঁ বা মই ছবি আকোঁ সৰুৰ পৰাই যিহেতু ছবি আকি ভাল পাওঁ সেয়েহে ছবি স্কুলত ক্লাছ চেভেনৰ পৰা জইন কৰিছোঁ আৰু ক্লাছ ইলেভেনলৈকে মই তাত ছবি শিকিছোঁ আৰু বিভিন্ন ধৰণৰ পৰীক্ষা যেনে ফাৰ্ষ্ট ইয়েৰৰ পৰা ফিফথ ইয়েৰলৈকে পৰীক্ষা দিছোঁ আৰু এই মোৰ প্ৰতিভাটোক বিকশিত কৰাৰ ক্ষেত্ৰত নিজা যি চেষ্টা সেই চেষ্টা এতিয়াও বৰ্তমানো অব্যাহত ৰাখিছোঁ প্ৰথমতেই পেষ্টেল কালাৰেৰেই কালাৰ জড়িয়তে মোৰ ছবি অকা আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ ৰং ইত্যাদি ব্যৱহাৰ কৰিবলৈ শিকিলোঁ আৰু বিশেষকৈ পানী ৰং প্ৰথম পেষ্টেল ৰঙৰ পিছতেই পানী ৰঙৰ ব্যৱহাৰ কৰিবলৈ শিকিছিলোঁ তাৰ ফলত মই বিভিন্ন ধৰণৰ প্ৰতিযোগীতা ইত্যাদিতো যোগদান কৰিব পাৰিছিলোঁ আৰু পিছত মই তেল ৰঙৰ ব্যৱহাৰ কৰিবলৈ শিকিলোঁ বা তেল ৰঙৰ জড়িয়তে কিদৰে ছবি আকিব লাগে সেই তাৰ পদ্ধতিসমূহ শিকিলোঁ আৰু এই তেল ৰঙৰ চিত্ৰ অংকণ কৰাতো মোৰ বৰ্তমান বিশেষভাৱে ভাল লাগে আৰু এই তেল ৰঙৰ ব্যৱহাৰ কৰি মই বিভিন্ন ধৰণৰ লেণ্ডস্কেপ পৰ্ট্ৰেইট ইত্যাদিবিলাক আকিছোঁ ইয়াৰ ওপৰি এক্ৰেইলিক নামৰ যিটো ৰং সেই ৰঙৰ ব্যৱহাৰো মই কৰি পাইছোঁ আৰু বৰ্তমান বিশেষকৈ চফ পেষ্টেল বিশেষভাৱে জনপ্ৰিয় হৈ আহিছে জনপ্ৰিয় হৈ পৰিছে আৰু সেই চফ পেষ্টেলৰো ব্যৱহাৰো মই বৰ্তমান কৰি চাইছোঁ আৰু ঠিক সেইদৰে ৰঙৰ সলনি মই কেৱল চাৰকল বা পেঞ্চিলেৰেও যিটো স্কেটছ পেঞ্চিল স্কেটছ সেইটো কৰি পাইছোঁ আৰু ইয়াত বিশেষকৈ পৰ্ট্ৰেইটৰ ক্ষেত্ৰত মই পেঞ্চিল স্কেটছ ব্যৱহাৰ কৰি বেছি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ আৰ্ট কম্পিটিশ্যন ইত্যাদিবিলাক যোগদান কৰিও বিভি বিভিন্ন নতুন নতুন পদ্ধতি বা নতুন নতুন ছবি কণচেপ্ট ইত্যাদিবিলাক জানিব পাৰি আৰু বৰ্তমান সময়ত যিটো ইণ্টাৰনেটৰ বৰ্তমান সময় যিহেতু ইণ্টাৰনেটৰ সময় সেয়েহে ইণ্টাৰনেটৰ উপলব্ধ বিভিন্ন ধৰণৰ ইউটিউবৰ ভিডিঅ' ইত্যাদিবিলাকৰ জড়িয়তেও মই মোৰ ছবি বা মোৰ প্ৰতিভাটোক বিকশিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় পাইছোঁ আৰু বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত যেনে ফেচবুক ইণষ্টাগ্ৰাম আদিত বিখ্যাত বিখ্যাত আৰ্টিষ্টসকলৰ ছবিবিলাক চাইও যথেষ্ট উপকৃত হৈছোঁ বা তেওঁলোকৰ লগত যোগাযোগো কৰিব পাৰিছোঁ সেয়েহে এই মোৰ প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত এই সামাজিক মাধ্যমটো নে মোক যথেষ্ট সহায় কৰিছে আৰু মই একোখন ছবি আকি সামাজিক মাধ্যমত শ্ৱেয়াৰ কৰিলে তেতিয়া বহুতে উৎসাহ যোগায় সেইফালৰ পৰাও মই যথেষ্ট উপকৃত হৈছোঁ